মোৰ নাতি কাৰণে ৰং পেঞ্চিল অলপ কেইডালমান আনিছিলোঁ এখন দোকানৰ পৰা ৰং পেঞ্চিলকেইডাল বৰ ভাল নহয় ভাল ৰং নধৰে আপোনাৰ ভাল নেলাগে আকৌ ঘূৰাই দিম বুলি ভাবিছোঁ নহ'ব আৰু সেইকেইডালে নহ'ব কাম নহ'ব